মোৰ অৰুণাচল আৰু লাডাখলৈ যাবলৈ বহুত মন আছে আৰু তাৰ পাহাৰবোৰত মানে বহুত মজা মজা জেগা আছে আৰু আপোনাৰ তাত গৈ বহুত ভাল লাগে আৰু মোৰ লগৰবোৰলৈ ফোন চন কৰিছোঁ সিহঁতক কৈছো যে তালৈ যাওঁ বুলি আৰু সিহঁতে মানে ইমান হেৰি কৰা নাই আৰু লগৰ দুজনমান যাম বুলি কৈছে আৰু তেখেতৰ লগতে যাব লাগিব সেইটো বহুত ভাল জেগা মানে বহুত যাবলৈ মন আছে আৰু তাত গৈ এনেও বহুত ভাল লাগে তাত থাকি মেলি আৰু সময়ো বহুত হেৰি আৰু সময় চময় উলিয়াই অলপ তালে আমি যাম বুলি ভাবিছোঁ যিহেতু আৰু তাত মানে পাহাৰ মানে বহুত ডাঙৰ ডাঙৰ পাহাৰ আছে আৰু তাত গৈ বহুত ভাল লাগে আৰু তাৰ অৰণ্য মাজত মানে বহুত চাবলৈ লোৱা বস্তু আছে তাত আৰু তাত গৈও বহুত ভাল লাগে আৰু যেনেকৈ তাত এবাৰ যাম বুলি ভাবিছোঁ আৰু তাত গৈ আপোনাৰ বহুত জেগাত মানে ফুৰি মেলি অৰণ্য আৰু তাত মানে লগৰবোৰ যাম বুলি কৈছে আৰু যিহেতু তাত গৈ ভাল লাগে আৰু পাহাৰৰ মানে আপোনাৰ ধৰক বহুত ওপৰত ওপৰত পাহাৰ আৰু ধৰক অৰুণাচলৰ আপোনাৰ আপুনি অৰুণাচললৈ বহুত বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু আপুনি লাডাখ চাদাখৰ পাহাৰবোৰ ক'বই নালাগে আৰু ছিকিমতো যাব লাগিব আৰু যেনেকৈ নহওক গৈ বহুত ভাল লাগে জীৱ জন্তু বহুত থাকে আৰু তাত লগৰবোৰৰ লগত তেনেকৈ যাম বুলি ভাবিছোঁ আৰু নদী পাৰতো সাগৰৰ পাৰৰটো কথা ক'বই নালাগে আৰু তাত গৈয়ো বহুত ভাল লাগে নাৱত উঠি যেনেকৈ হওক মই নাৱত উঠি বহুত ভাল পাওঁ যেনেকৈ তাত গৈ বহুত ভাল লাগে মানে পাহাৰ আৰু নদী মানে জীৱনত এটা সপোন আছে বহুত জেগা ফুৰিবলৈ আৰু তাত যাম বুলি ভাবিছোঁ যেনেকৈ আৰু তাত মানে গৈ লগৰবোৰৰ লগত ফূৰ্তি ফাৰ্তা কৰি কেইদিনমান থাকি মেলি অৰণ্য সৰণ্য আৰু পাহাৰ চাহাৰ বহুত মানে চাই মেলি থাকি তাত এনজয় কৰি আহিব লাগে আৰু নদীত আৰু আপোনাৰ বহুত নদীত চাব লগা বস্তু থাকে কিছুমান নদীত বহুত ভাল লাগে গৈ যি কি নহওক নদীত মানে যাবলৈ পালে নিজৰে মনটো ভাল লাগে বহুত ডাঙৰ ডাঙৰ মাছ চাছ ওলাই আৰু অৰণ্যত জীৱ জন্তু আৰু কিছুমান জেগাটো কিছুমান বস্তু দেখা পোৱা নাযায় অৰুণাচলৰ ছাইডে যিবোৰ বস্তু দেখা পোৱা নাযায় তো বাহিৰৰ ফালেও দেখা পোৱা যায় আৰু কিছুমান বস্তু মানে অৰণ্য মাজত থাকে আৰু কিছুমান দেখিও বহুত মজা লাগে আপোনাৰ তেনেকৈ মানে চাবলৈ বহুত মন যায় আৰু এনেকৈ গৈ চাই মেলি থাকি অ বহুত মজাই বেলেগ আৰু যেনেকৈ যাম বুলি ভাবিছোঁ যেতিয়া অলপ মানে কষ্ট হ'ব আৰু কিন্তু এবাৰ গৈ আহিব লাগিব আৰু অৰণ্যটো কথা ক'বই নালাগে আপোনাৰ কি বহুত ডাঙৰ ডাঙৰ গছ আৰু তাত মানে বহুত চাফা চিকুণ আৰু সেইবোৰ জেগাত গৈ নিজৰ মনটোও ভাল লাগে আৰু ক'বলৈ হয় এদিন যাই আহিলোঁ কিবাকিবি আপোনাৰ ঢেৰ মানে কোনোবাই সুধিলে মানে আৰু লগৰবোৰ লগত গ'লে আপোনাৰ বহুত ভাল লাগে ন যে ক'বালৈ গ'লে অকণমান দূৰ গ'লে ব সিহঁতৰ লগত থাকিও বহুত ভাল লাগে আৰু যি কি নহয় সিহঁতৰ লগত অকণমান ফূৰ্তি ফাৰ্তা কৰিব লাগে সদায়টো লগ নাপায় কেতিয়াবা কেতিয়াবাই সময় অকণ ওলায় কথা পাতিবলৈ বা ফুৰিবলৈ মেৰিবলৈ আৰু চবৰে সময়টো নাথাকেই জাষ্ট সিহঁতে মানে তেওঁলোকক ফুৰি মেলি অলপ আহি পিনে আৰু অৰণ্য সৰণ্য চাই পাহাৰ চাহাৰ চাই আৰু নদী মানে গৈ অলপ ফুৰি মেলি আহিলে নিজৰ মনটো ভাল লাগিব আৰু লগৰবোৰ ভাল লাগিব ক'বলৈ হয় লগৰবোৰৰ লগত আমুক জেগাত ফুৰি আহিলোঁ বুলি আৰু যি কি নহওক